আমাৰ অঞ্চলত চিনেমা হলটো পাঁচটা ছটামান আছে এটা হ'ল বিশ্ব হল নক্ষত্ৰ গ'ল্ড আৰু বাকীকেইটাৰ নামটো মই পাহৰিছোঁ আৰু আগত আমি চাবলৈ নাপালোহেঁতেন বহুত দিনৰ আগতে মানে আমাতকৈ আমাতকৈ বহুত ডাঙৰ ডাঙৰ মানুহ মানে আগত চাব গৈছিলে শংখ হল বুলি এটা হল এটা আছিলে সেইটো বৰ্তমান বন্ধ হ'ল আৰু মইটো প্ৰায় চিনেমা চাব যাওঁয়েই মানে চিনেমা নতুনকৈ চিনেমা ৰিলিজ হ'লে মই চাব যাওঁ হলত কেইদিনমানৰ আগত মানে আজি অলপ দিনৰ আগত আমাৰ ইয়াত অসমীয়া চিনেমা এখন ওলাইছিলে ৰঘুপতি বুলি সেইখনো চাব গৈছিলোঁ আৰু মই লগৰখিনি লগতো প্ৰায় চিনেমা চাব যাওঁ মানে কি সব চিনেমাটো আপুনি সবৰে লগতে চাব যাব নোৱাৰে আৰু লগৰখিনি লগত গৈ ভাল পাওঁ সেইটো কাৰণে লগৰখিনি লগতে যাওঁ ফুৰ্তিও কৰা হয় চিনেমাখন চাবলৈ গৈ বাকীটো আপুনি ধৰক বেলেগ মানুহ লগত গ'লে যিখিনি ফুৰ্তি কৰিব মানে সকলো ধৰণৰ চিনেমা চাইও ভাল নাপায় আৰু ফুৰ্তিও কৰিব নোৱাৰি লগৰখিনি লগত গ'লে ধুনীয়াকৈ সব মানে যিকোনো হেৰিয়তে ফুৰ্তি কৰিব পাৰি বা ভাল লাগে গৈ সেইটো কাৰণে লগৰখিনি লগতে যাওঁ